দেশৰ উপলব্ধ চিকিৎসালয়ৰ চিকিৎসা সেৱাবিলাক ভালেই চৰকাৰে যিবিলাক চিকিৎসালয় স্থাপন কৰিছে তাৰ চিকিৎসা ভালেই পাইছোঁ আমি ডক্তৰবিলাকো ভালেই আৰু বিশেষকৈ ই কম খৰচতে আমি চৰকাৰী চিকিৎসালয়ত আমি চিকিৎসা কৰিব পাৰোঁ আগৰ তুলনাত ইয়াৰ যথেষ্ট উন্নতি আমি দেখিবলৈ পাইছোঁ কভিড মহামাৰিত আমি যথেষ্ট পৰিমাণে ভাগি পৰিছিলোঁ যদিও চৰকাৰৰ ফালৰ পৰা যি পদক্ষেপ লৈছিলে আমাক শান্তি দিবৰ বাবে বা আমাৰ চিকিৎসা ভাল দৰে হ'বৰ বাবে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ আমাৰ চিকিৎসালয়ত চিকিৎসকসকল যাতে ভালদৰে থাকে তাত গতিকে তেতিয়া আমি ভাল চিকিৎসা পাম বুলি আশা কৰিব পাৰোঁ